হয় আপুনি মিষ্টাৰ সৌৰভ কাকতি নেকি বাৰু হয় মই আপোনাৰ নাম্বাৰটো আচলতে গুগুলৰপৰা পালোঁ চাৰ্চ কৰি আমাৰ এই লোকেলিটিৰ ৰিনাউন আৰ্টিষ্টৰ নাম চাৰ্চ কৰিছিলোঁ আপোনাৰ নামটো পালোঁ আপোনাৰ ফটোছবিলাক মই চাইছিলোঁ আচলতে অনলাইনতে খুব পচন্দ হ'ল এতিয়া তাৰ বিষয়ে কিছু কথা জানিবলৈ ফোন কৰিছিলোঁ আপুনি বাৰু ফ্ৰী আছে নে হয় আচ্ছা আপোনাৰ পেইণ্টিঙছবিলাক এনে ক'ত মই পাম বাৰু আপোনাক ষ্টলছ ক'ত আছে মই জানিব খুজিছিলোঁ আচ্ছা আপোনাৰ ঘৰ কোন জেগাত হ'ব গীতানগৰ হ'লেইটো খুবেই ভাল মোৰ ঘৰো গীতানগৰৰ ওচৰে পাঁজৰেই আচ্ছা আপোনাৰ ষ্টলৰ এনেই অ'পেনিং টাইম আৰু ক্লজিং টাইমটো কেতিয়া মানে কেতিয়াৰপৰা কেতিয়ালৈ খোলা থাকে হয় আৰু আপুনি এনে কোনটো ষ্টলত ধৰক বেছি সময় আপোনাক লগ পোৱা যাব বেছি ভালদৰে আচ্ছা আচ্ছা ঠিক আছে বাৰু আৰু আপোনাৰ যিবিলাক প্ৰেইণ্টিঙচৰ কালেকচন আছে সেইবিলাক প্ৰাইচিঙবিলাক কেনেকুৱা হ'ব কিমান ৰেঞ্জৰপৰা কিমান ৰেঞ্জৰ ভিতৰত হয় হয় আৰু গোটেই প্ৰেইণ্টিঙছবিলাক আপুনি নিজেই ড্ৰয়িং কৰা নে ধৰক বেলেগ আৰ্টিছৰো পেইণ্টিং পাম বাৰু হয় হয় হয় মোৰ বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি মই এদিন কথা পাতি আপোনাৰ লগত আপোনাৰ ষ্টলত ডিফিনটলি যাম ধন্যবাদ হা ঠিক আছে বাৰু